আমাৰ এই অঞ্চলৰ কেঁচুৱাসমূহক চৰকাৰী হস্পিটেলবিলাকতে ভেকচিন দিয়া হয় সাধাৰণতে গাঁৱৰ আশা বাইদেৱে আগতীয়াকৈয়ে চৰকাৰী হস্পিটেলত ভেকচিন দিবৰ কাৰণে ঘৰৰ মানুহক জনাই থৈ যায়হি বিশেষকৈ মাক মাকসকলক জনায় যে ইমান তাৰিখত ভেকচিন দিব লাগিব তাৰিখ তাত নিৰ্ধাৰিত থাকে আৰু এখন কাৰ্ড দিয়ে সেই কাৰ্ডখনৰ তাৰিখটো লিখা থাকে সেইমতে মাতৃসকলে গৈ পেলাই আমাৰ ওচৰৰ হস্পিটেলত কেঁচুৱাসকলক ভেকচিন দিয়ে ডাক্তৰ বাইদেউসকলেও সেইমতে সেইমতে কেঁচুৱাসকলক মানে বহুত যত্ন লয় ভেকচিন দিয়া সময়ত ভালধৰণে বুজাই দিয়ে যে কি কৰিব লাগিব কেনেকৈ কেঁচুৱাটো ৰাখিব লাগিব সকলো মাতৃয়েই ভালকৈয়ে বুজি পায় ভালকৈয়ে কেঁচুৱাখিনিক ভেকচিন দি পেলাই ভালকৈয়ে ৰাখে প্ৰতিপাল কৰি